মোক চিনি পোৱা নাই নেকি মোক

অঁ ময়ে কৰিছিলোঁ ৰবা ঐ মই ৰাতুলে কৈছোঁ হে মই হয় হয় দিয়া হেৰি কি কৰি আছ বিহুতো আহিলেই বিহুৰ বিহুৰ পিঠা চিঠা বনালা লাৰু পিঠা বনালা ন এই আমাৰ আৰু মই আক্লা মানুহ না ঘৰত কোনো নাই মই অলপমান দূৰত আছোঁ এই লাড়ু পিঠা কেনেকৈ বনাই ময়ো নাজনোঁ কেনেকে বনাই হা দিয়াচোন দিয়া দিয়া কোৱা অলপমান এই এই তিল পিঠাটো কেনেকে বনাই হা

অঁ দিয়া সময় হলি একবাৰ চেষ্টা কৰিম ৰ'বাচোন কালিকলৈকে দে হ'ব দে নহ্লি অঁ তাকেইতো চেষ্টা কৰি এই সেইকাৰণেই ফোন কৰ্ছিলোঁ দে তোমাক দিয়া দিয়া এই সময় পালে যাম দিয়া দিয়া দিয়া এতয়া ৰাখো দিয়া নহ্লি দিয়া